মই মোৰ পৰিয়ালৰ সদস্যসকলৰ লগত পাকঘৰটো যে এটা মন্দিৰ মন্দিৰ সেই কথাটো তেওঁলোকৰ লগত মই আগৰ পৰাই কওঁ বা তেওঁলোকক ক'বলৈ বিচাৰিছিলোঁ যিটো যিহেতু পাকঘৰটো যেনেধৰণে এটা হ'ল আমাৰ মন্দিৰ যেনেকৈ আমি মন্দিৰত সোমালে গা পা ধুই বিভিন্ন নীতি নিয়মেৰে সোমাওঁ ঠিক তেনেকৈ পাকঘৰত আমি সোমাওঁতে কেনেধৰণে সোমাব লাগে সেই কথাটো পৰিয়ালৰ সৈতে সদায় আলোচনা কৰোঁ আজিও আলোচনা কৰোঁ আৰু মোৰ চিন্তা ধাৰা এনেধৰণৰ যে নামব নামঘৰ আৰু পাকঘৰ মাজত কোনো পাৰ্থক্য নাই আৰু পাকঘৰত যেতিয়া মই মোৰ স্বামীৰ পৰা মই শিকিছিলোঁ মোৰ স্বামীয়ে কৈছিল যে পাকঘৰত তুমি যিমান আনন্দমনেৰে সোমাবা আনন্দমনেৰে ৰান্ধিবা তুমি যিকোনো খাদ্য বনালেও তোমাৰ সেই খাদ্য সুস্বাদ হ'ব গতিকে সেই কথাষাৰ মোৰ মোৰ হা মোৰ মানে স্বামীৰ পৰা শিকিছিলোঁ মোৰ স্বামীয়ে সদায় সেইষাৰ কথা কৈছিল খং ৰাগেৰে তুমি পাকঘৰত নোসোমাবা যি বনোৱা ভালকৈ বনাবা আৰু পাকঘৰত থকা সময়কণ তুমি সদায় সুস্থ চিন্তা সুস্থ মনেৰে তুমি সিজাবা যাতে সকলোখিনি খাদ্য তুমি মনে ভবাৰ ধৰণে হয় আৰু তুমি বনোৱা খাদ্যখিনি যাতে সুস্বাদ হয় গতিকে মই মোৰ খাদ্যখিনি মই সদায় ভালকৈ বনাবলৈ মই চেষ্টা কৰিছিলোঁ আৰু সেই কথাখিনি মই মোৰ লগৰ সমনীয়াৰ লগত সদায় কৈছিলোঁ যে তোমালোকে যি বনোৱা ভালকৈ বনাবা আৰু খাদ্য বনাওতে যি খাদ্য বনালেও খাদ্য যেতিয়া পৰিপক্ক বা সিজিব সিজাৰ পিছত খাদ্যত যি খাদ্যই নহওঁক পাচলিয়ে হওক মাছেই হওক মাংসই হওক উপযুক্ত পৰিমাণৰ যেতিয়া সিজাই দিয়া হয় তেতিয়া খাবলৈ খা খাদ্যখিনি ভাল হয় সুস্বাদ হয় গতিকে সেই কথাটো মই মোৰ লগৰ সমনীয়াকো কৈছিলোঁ বা লগৰতো কৈছিলোঁ বা পাচলি কিমান সময় কেনেধৰণে বনাব লাগে কিমান দেৰি বনোৱাৰ পিছত পাচলিটো খাবলৈ ভাল হয় সেই কথাখিনি নিজে এবাৰ শিকিচি চাই লৈছিলোঁ আৰু শিকিছিলোঁ আৰু মোৰ শাহুৱেও কৈছিল যে এই সদায় পাকঘৰত সোমালে যি খাদ্য বনোৱা ভালকৈ বনাবা সিজাই খাবা যাতে চা শৰীৰৰ বাবে ভাল আৰু সেই কথাটো ভাবি আৰু ভাত বনাওতেও ভাতখিনিও যাতে আমাৰ সুন্দৰ তেনেকৈ হয় সেই সুন্দৰ হ'বলৈ আমি কেনেধৰণৰ ব্যৱস্থা ল'ব সেই কথাটো আমি শিকিছিলোঁ ঘৰৰ পৰিয়ালৰ পৰা আৰু সেই কথাখিনি সদায় মোৰ লগৰ লগৰখিনিক কওঁ যে তুমি সুন্দৰ এনেকৈ কৰিব এইধৰণে পাকঘৰত সোমাওতে এ ভগৱানৰ নাম লৈ সোমাব ভগৱানৰ নাম লৈ খাদ্য বনাব মৰম চেনেহত খাবলৈ দিব ঠিক তেনেদৰে খাদ্যখিনি তেনেকৈ বনাবলৈ মই ভাবোঁ আৰু মই লগৰখিনিৰ লগত তেনেধৰণে মই কওঁ বা জানোঁ